অ কওকচোন হয় হয় হয় হয় সৰ্বানন্দ কৈ আছোঁ কওক

অ পোৱা হ'ব আপুনি কি মেডিকেলত এডমিট কৰাব তাৰমানে হয় হয় আছে আছে এ কথাটো এনেকুৱা আপোনাৰ এই আমাৰ ৰাতিপুৱা আমাৰ বাৰটাৰ পৰা নেক্সট দিনা বাৰটা লৈকে এদিন ধৰা হয় আ আপুনি যদি বা ৰাতিপুৱা আপুনি কিমান সময়ত পামহি বুলি ভাবিছে ৰাতিপুৱা

অ এনেইতো আমাৰ দহটা বজাত হোটেলৰ গেট বন্ধ কৰা হয় দহটা বজাৰ পিছত আমাৰ নাইট চকীদাৰ আছে যদি কিবা কাৰণত ইমাৰ্জেঞ্চি আপুনি যাব লগীয়া হয় যাব পাৰিব কৈ পেলাই এই কিন্তু সেয়ে আৰু নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত বা দহটা বজাৰ ভিতৰত অহা যোৱা কৰাটো একো প্ৰব্লেম নহয় কিন্তু দহটা বজাৰ ভিতৰত পিছত অহা যোৱা কৰিলে অকণমান আমাৰো প্ৰব্লেম হয় কিবা চকীদাৰ থাকিব যদিও তেওঁলোকে বৰ বিশেষ ৰাতি আৰু ধৰি লওক দুটা তিনিটা বজাত খুলি দিবলৈ অকণমান অসুবিধা পাব বা তেওঁলোকে খুলি নিদিবও পাৰে গতিকে আপুনি মোৰ নম্বৰটো লৈ ল'ব আ মই যিহেতু ইয়াতে থাকোঁৱেই গতিকে মই আপোনাক যিখিনি পাৰোঁ সহায় কৰি দিম তাকে এনেই বাকী বৰ বিশেষ একো প্ৰব্লেম নাপায় গতিকে আপোনালোকৰ কেইজন মানুহ আহিব অ দুজন থাকিব কিন্তু ডাবুল বেডৰ ৰুম এটা ল'লেই হ'ব অ হয় হয় হয় হয় ঠিক আছে ঠিক আছে হয় অ খোৱা বোৱা আছে খোৱা বোৱা আছে মাত্ৰ আপোনালোকে অৰ্ডাৰ দিব লাগিব দহটা বজাৰ আগতে আপোনালোকে খোৱাখিনি খাব লাগিব আৰু যদি আপোনালোকে দেৰীকৈ খায় কিন্তু দহটা বজাৰ আগত আপুনি ইয়াৰ পৰা নি ৰুমত ৰাখি ল'ব লাগিব তাৰপিছত আমাৰ ইয়াত দিনতো দিনত আমাৰ দিনতো পোৱা যাব আমাৰ ৰেষ্টোৰেণ্ট আছে ৰেষ্টোৰেণ্টত খালেও খাব পাৰে বা আপুনি অৰ্ডাৰ দি আনি পেলাই ৰুমতো খাব পাৰিব অ অসুবিধা নাপায় হ'ব হ'ব এখনেই থাকিব ডাবুল বেডৰ

হ'ব হ'ব আপুনি সেইবিলাক লৈ বেছি টেনশ্যন ল'ব নালাগে সকলো সুবিধা আছে বাথৰুম এটাছত আছে ৰানিং ৱাটাৰ আছে একো প্ৰব্লেম নাপায় ঠিক আছে ঠিক আছে হ'ব অ অ